কৰ্মৰ বাহিৰত আপোনাৰ ৰুচি আৰু আগ্ৰহ কিহত আছে মই নতুন নতুন ঠাইত গৈ বহুতেই ভাল পাওঁ আৰু নতুন নতুন খাদ্য বস্তুবোৰ সোৱাদ লৈ ভাল পাওঁ আগ্ৰহ ক'বলৈ গ'লে মোৰ পুলিচ হোৱা বহুতেই হেঁপাহ সেইবাবে মই ৰাতিপুৱা চাৰিটামান বজাত উঠি প্ৰেক্টিচ কৰিবলৈ যাওঁ ফিল্ডত দৌৰোঁ এক্সাৰছাইজ কৰোঁ জাপ মাৰোঁ তাতে বা এজনীও আছে যিজনী বায়ে আমি অলপ নেজানিলে বা প্ৰেক্টিচ কেনেকৈ কৰিব লাগে কেনেকৈ নকৰিব লাগে সেইখিনি আমাক শিকাই দিয়ে আমি সেইমতে প্ৰেক্টিচ কৰোঁ